এতিয়ালৈকে প্ৰায়বোৰ ঠাইয়ে ঘূৰিছোঁ আৰু এই ঘূৰি ফুৰা বিভিন্ন ধৰণৰ ঠাইবোৰৰ মাজত মোৰ কাৰণে আটাইতকৈ আকৰ্ষণীয় ঠাইখন হৈছে কাজিৰঙা কাজিৰঙা গোলাঘাট বোকাখাত আৰু নগাঁৱৰ মাজৰ সংযোগস্থলী বুলিও বহুতে কয় আৰু আমি সকলোৱে জানোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰৰ বাবে বিখ্যাত আৰু দ্বিতীয়তে বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তুবোৰ আমি জীব চাফাৰী বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সুবিধা আজিকালি হৈ উঠিছে সেইবিলাকৰ জৰিয়তে আমি সুন্দৰ সুন্দৰ মন মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ সক্ষম হওঁ আৰু এতিয়া এই অলপ দিন আগতে হৈ যোৱা এই অৰ্কিড পাৰ্কখনেও যথেষ্টখিনি আমাক সাংস্কৃতিক সমল ধৰি ৰখাত বিশেষভাৱে সহায় কৰিলে তাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কথাবোৰ জানিবলৈ পাওঁ আৰু যিমানবাৰেই যাওঁ প্ৰত্যেকবাৰে কিবা এটা নতুন দেখিবলৈ পাওঁ সেই কথাটোৱে আচলতে সেই ঠাইকণ আমাৰ কাৰণে বেছি আকৰ্ষণীয় কৰি তোলে কাৰণ যিমানে দিনবোৰ বাগৰি বাগৰি গৈ আছে সিমানেই কাজিৰঙাখন আৰু যিমান পাৰি আৰু সুন্দৰভাৱে মানে এক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ যথেষ্টখিনি মানে চেষ্টা কৰি থকা হৈছে সেইবিলাক কাৰণতে আচলতে সেই ঠাইখন আটাইতকৈ বেছি আকৰ্ষণীয় যেন লাগে